পুৰণি গীতবোৰ আচলতে কি হয় তোমাৰ মানে কি পুৰণি গীতবোৰ আচলতে শুনিবলৈ শুৱলা হয় আজিকালিৰ যুগৰ গীতবোৰো শুৱলা নোহোৱা নহয় যেনে ধৰি লওক ভূপেন হাজৰিকাৰ গীত এটাই শুনিলে হৃদয়ত মানে কি মনত সোমাই যায় মানে খুব ভাল লাগে শুনি গীতবোৰ তাৰ কথা তাৰ সুৰটো তাৰ কথাখিনি তাৰ অৰ্থ মানে অৰ্থটো মানে ভাবিলে মানে খুব ভাল লাগে তাৰমানে আজি এতিয়া কিছুমান ধৰি লওক নতুন গীত আছে সেই নতুন গীতবিলাক কিছুমান ধৰি লওক এই কিছুমান কথা মানে যিবোৰ লিখে সুৰটো ঠিকেই আছে ধৰি লওক কথাবোৰ ইমান মানে শুৱনি নহয় এতিয়া এতিয়া সেই অনুপাতে কিন্তু জুবিন গাৰ্গৰ কথা নকওঁ জুবিন গাৰ্গ তেওঁ তেওঁতো তেওঁৰ গীতবোৰ মোৰ খুবেই ভাল লাগে শুনি তেওঁৰ গীতৰ সুৰ কথা তেওঁ সেই সেইটোতো তেওঁ তেওঁতো খুব ভাল কথাখিনিও খুব ভাল লাগে তেওঁৰ সুৰো ভাল তেওঁ গায়ো খুব ধুনীয়া তেওঁৰ গায়কীও খুব ভাল কিন্তু ভূপেন হাজৰিকাৰ কথাটো ক'ব নালাগে তেওঁ তেওঁতো এজন বহুত পুৰণি চিংগাৰ হয় কিন্তু নতুনবিলাক আজিকালি কি হ'ল এতিয়া ধৰি লওক এতিয়া ধৰি লওক এই কি বুলি কয় এটা ধৰি লওক কিছুমান গান এটা গানেই ধৰি লওক আপোনাক কৈছোঁ মৰি লওঁ মৰি লওঁ এতিয়া এনেকুৱা কিছুমান শব্দ এতিয়া সেই মৰি লওঁ মৰি লওঁ শব্দটো তাৰমানে কি তাৰ অৰ্থ তাৰমানে কি তাৰমানে অৰ্থটো ইমান এটা হেৰি নহয় এতিয়া ধৰি লওক কি মানে ঢেৰ গান আছে এতিয়া আপোনাক কি কি ক'ম কিন্তু পুৰণি গীতবোৰ আগৰ গীতবোৰৰ নিচিনা আচলতে নহয় তেনেকুৱা কিন্তু নতুন নতুন গীতবোৰৰ যিমানেই নতুন গীত ওলাইছে সিমানেই তাৰ মানে চব মই নকওঁ কিছুমান কিছুমানতো ভালো আছে ধৰি লওক তাৰ ভিতৰতে কিন্তু আজিকালি এতিয়া চাউন চিষ্টেমৰ সেইবিলাকেই ধৰি লওক আপোনাৰ বহুত উন্নত হৈছে আগতকৈ আগতেতো তেনেকুৱা ইমান নাছিলে ধৰি লওক তেতিয়া ধৰি লওক হাৰমণিয়ামখন আছিলে তাবলাযোৰ আছিলে গীটাৰ আছিলে ঠিক তেনেকৈ তেতিয়া কেইটামান ইঞ্চট্ৰোমেণ্ট লৈয়ে বজাইছিলে আজিকালিতো চাউন চিষ্টেমৰ বহুত উন্নত হ'ল সেই অনুপাতে মানে কি এতিয়া মিউজিকটোৱে বহুত বেছি হৈ যায় মানে গানটোতকৈ কিন্তু গানটো আজিকালি আজিকালি মানে মাতটো ভাল কৰিবলৈও মানে শুনিবলৈ পাওঁ আজিকালি মাতটো ভাল কৰিবলৈও মানে এটা হেৰি থাকে অঁ তাৰমানে সেইটো মাত সেই স্পিকাৰটোৱে মাতটো ভাল কৰে বুলিও শুনিছোঁ তাৰমানে আৰু বেয়া নহয় বাৰু দুয়োটাই ভালেই মানে চবেই যিবিলাক এতিয়া আৰু কিছুমানে বহুত ভালো গায় এতিয়া ধৰি লওক কিছুমান নতুন চিংগাৰ উঠিছে তেওঁলোকেও তেওঁলোকে কিছুমান মানে অঁ মানে তেওঁলোকৰ কথা কথাবোৰ ইমান মানে ভাল নহয় কথা আৰু সুৰ দুয়োটাই থাকেতো গানটোত তাৰমানে কথাবোৰ ইমান এটা ভাল নালাগে ধৰি লওক এতিয়া জুবিন গাৰ্গৰ আকৌ এতিয়া মই কিন্তু জুবিন গাৰ্গৰ গীত মানে প্ৰায়ে শুনোঁ মোৰ খুবেই ভাল লাগে তেওঁৰ মানে মোৰ প্ৰতিটো গীতেই মই মানে খুব ধু খুব ভালকৈ শুনোঁ তাৰপাছত তেওঁক কিন্তু বৰ ভাল লাগে কিন্তু সেইয়াই ধৰি লওক আৰু আজি আজিকালি পুৰণি আৰু নতুন দুইটাৰে পাৰ্থক্য দেখিবলৈ পোৱা যায় নোপোৱা নহয়